আমাৰ ঘৰতে মনসা পূজা বা নাৰায়ণ পূজা কৰা হয় নাৰায়ণ পূজাত কৰাল কৰিলে ৰাতিপুৱা ঘৰ কাঠি মোচি সকলোৱে চৰ গোটেই চোতাল ঘৰ মোচা হয় তাৰপিছত ৰাতিপুৱা বামুণ আহে বামুণ অহাৰ পিছত পূজা কৰে পূজা কৰাৰ পিছত ধুনীয়াকৈ ওজা হয় ওজা গোৱাৰ পিছত মাহ প্ৰসাদ বিলোৱা হয় মাহ প্ৰসাদ দিয়াৰ পিছত খোৱা লোৱাৰ যোগাৰ কৰা হয় ভাত পানী খোৱাৰ পিছত আকৌ দুপৰীয়া কাৰণে যা দুপৰীয়াটোও কোৱা হয় দুপৰীয়াৰ পিছত আকৌ ভাটিবেলা ৰাতিৰ কাৰণে যোগাৰ কৰা হয় কাৰণ ৰাতি বা গধূলি সাংস্কৃতিক হিচাপে নাগাৰা নাম পৰিৱেশন হয় ভাটি বেলা আৰু তিৰোতাবিলাকে নাম প্ৰসঙ্গ কৰে তাৰপিছতে ৰাতি হ'লে নাগাৰা নাম হয় আৰু নাগাৰা নাম হোৱাৰ আগতে গীতা পাঠ চায় তাৰপিছত ৰাতি এনেকৈ নাগাৰা নাম চলা পিছত নাগাৰা নাম শেষ হোৱাৰ লগে লগে আকৌ খোৱা লোৱাৰ ব্যৱস্থা কৰি খোৱা লোৱাৰ ব্যৱস্থা কৰি এনেকৈ খোৱা লোৱা হয় সকলোকে ভাত পানী দিয়া হয় এনেকৈয়ে পূজা বুলি পূজা কৰা হয় আৰু মনসা পূজাটো ঠিক একেই সংস্কৃতিক হিচাপে কেতিয়াবা সাংস্কৃতিক অনুষ্ঠান হিচাপে ওজা মাতে বা নামো গায় ধৰ তিৰোতাবিলাকে নাম প্ৰসঙ্গ কৰে আৰু সাংস্কৃতিক কেতিয়াবা বা সাংস্কৃতিক অনুষ্ঠান হিচাপে পূজাত পালন কৰা হয় দূৰ্গা পূজাত গান গায়ক বা সৰু সৰু ল'ৰা ছোৱালীবিলাকে নাচ গান আদি কৰে নৃত্য পৰিৱেশন আদি কৰা হয় গায়ক বা গায়ক গায়কনী হিচাপে ধৰ ৰাতিলৈ গীত নাট পৰিৱেশন কৰি এনেকৈয়ে সাংস্কৃতিক অনুষ্ঠান সাংস্কৃতিক পদ্ধতি পালন কৰা হয়